বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই আজিৰ সমাজখনক এজনৰপৰা আনজনৰ ওচৰলৈ টানি আনি আনিছে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সহায়ৰ যোগেদি যোগাযোগৰ ব্যৱস্থাসমূহ খৰতকীয়া হৈছে পৃথিৱীৰ যিকোনো কোণত থকা ব্যক্তিলৈ আমি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সহায়ৰ জৰিয়তে খন্তেকতে যোগাযোগ স্থাপন কৰিব পাৰোঁ যিটো যোগাযোগৰ অভাৱৰ বাবে বহু সময়ত বহু পৌৰাণিক আগতে মানুহ বিপদৰ সন্মুখীন হৈছিল আজি সেইসমূহ অসুবিধা নাই বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই মানুহক ইজনৰপৰা আনজনৰ ওচৰলৈ আনাত যথেষ্টখিনি অৱদান আগবঢ়াইছে ইয়াৰ লগে লগে বিজ্ঞান আৰু প্ৰযুক্তিবদ্যা আকৰ্ষণৰ মূল তত্বটো হৈছে যে আমি আন এজন এজনৰ আৰু আনজনৰ অতি সোনকালে বন্ধুত্ব স্থাপন কৰিব পাৰোঁ সামাজিক মাধ্যমত হওক বা আন অন্যান্য বৈজ্ঞানিক বৈদ্যুতন বিভাগসমূহৰ মানুহৰ আমি চিনাকি খুব সোনকালে হ'ব পাৰোঁ আৰু বন্ধুত্ব স্থাপন কৰিব পাৰোঁ কিমান নজনা কথাও বৈদ্যুতিক মাধ্যমৰ জৰিয়তে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সহায় লৈ আমি কথাবোৰ জানিব পাৰোঁ উদাহৰণস্বৰূপে গুগল হওক বা আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আজিৰ যুগত আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চছে

তথ্যসমূহ ইটোৱে সিটোৰ লগত যোগাযোগ স্থাপন কৰাত সহায় কৰিছে আৰু নতুন তথ্য জানিব পৰাত জানিবৰ বাবে কষ্ট নকৰাকৈ কিবা এটা নজনা বিষয়ে যদি আমি গুগল বা আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চত চাৰ্ছ কৰোঁ আমাক দেখুৱাই দিয়ে ইয়াৰ লগে লগে বৈজ্ঞানিক উদ্ভাৱনৰ বিষয়ে নতুন নতুন তত্বসমূহৰ বিষয়ে জানিবৰ কাৰণে বহুত নতুন নতুন মাধ্যম ওলাইছে যাৰ ফলত বহুত কিছুমান প্ৰৱেশিকা পৰীক্ষাতো ই সহায় কৰে উদাহৰণস্বৰূপে লোক লোকসেৱা আয়োগৰ পৰীক্ষাসমূহৰ বাবে এক প্ৰচুৰ জ্ঞানৰ ভাণ্ডাৰ প্ৰয়োজন আৰু সকলোসমূহ আমি কিতাপে পত্ৰৰে বিচাৰি থকাটো হয়তো সম্ভৱ নহ'ব পাৰে

বৈজ্ঞানিক মাধ্যমে আমাক যথেষ্ট সহায় কৰে ইয়াৰ সহায় কৰাৰ লগে লগে বহুতো আমি ইতিহাসৰ তথ্য যিবোৰ কিতাপত বিচাৰিবলৈ গ'লে হয়তো বহুত সময় প্ৰয়োজন হয় তেনে তথ্যসমূহ বৈদ্যুতিক মাধ্যমৰ যোগেদি খুব সোনকালে আৰু খুব কম কষ্টৰ বিনিময়ত সেই তথ্য আমি পাব পাৰোঁ তাৰ লগে লগে বহুতো ভূৱা তথ্য বা অপপ্ৰচাৰো বৈদ্যুতিক মাধ্যমৰ জৰিয়তে খৰতকীয়াকৈ হয় সেয়েহে ইয়াত সাৱধানতা অৱলম্বন কৰাটো অত্যন্ত প্ৰয়োজনীয় আৰু বৈদ্যুতিক মাধ্যমে যিদৰে আমাক সহায় কৰিছে বহু ক্ষেত্ৰত বিপদ বিঘিনিও তোগ কৰি তুলিছে চাইবাৰ অপৰাধৰ মাত্ৰা বৃদ্ধি পাইিছে যাৰ ফলত মানুহে পইচা পাতি হওক বা আন তথ্য পাতিৰ অসুৰক্ষা হৈছে ইয়াৰ লগে লগে অপৰাধ প্ৰৱণতাও বৃদ্ধি পাইছে কিন্তু সেয়াও নিৰ্মূল কৰিবৰ বাবে বৈদ্যুতিক মাধ্যমত যথেষ্ট ব্যৱস্থা ইতিমধ্যে লোৱা হৈছে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ আকৰ্ষণ কৰা আৰু এটা মূল উৎস হৈছে যিবোৰ বস্তু আমি হয়তো শিকাৰ ইচ্ছা আছিল উদাহৰণস্বৰূপে এখন গিটাৰেই হওক বা অন্যান্য লোকবাদ্যৰ বিষয়ে যদি আমাৰ শিকাৰ ইচ্ছা আছিল কিন্তু ওচৰতে হাতে পোৱা দূৰত্বত যদি উৎস নাছিল তেনেকুৱা সময়ত বৈদ্যুতিক মাধ্যম তথা ইউটিউবত আমি বহুতো লোকবাদ্য বজাবলৈ শিকিব পাৰোঁ আৰু লগ লগে লগে সেই পৰিৱেশন কৰি সামাজিক মাধ্যমত আপলোড কৰি তাৰপৰা তাৰপৰা জনপ্ৰিয়তা অৰ্জন কৰিব পাৰোঁ বৈদ্যুতিক মাধ্যমত ভাললগা আন এটা কাৰণ হৈছে সামাজিক মাধ্যমৰ ব্যৱহাৰ কৰি আজি বহুত বহুতো ব্যক্তিয়ে পইচা উপাৰ্জন কৰি আহিছে বৈদ্যুতিক মাধ্যমক সামাজিক মাধ্যমকেই সাৰথি হিচাপে লৈ বহুতে টকা উপাৰ্জন কৰি এক বিলাসী জীৱন যাপন কৰি আহে আহিছে